আমাৰ ওচৰত কামৰূপীয়া কলিতা চব আছে দুনি চায়াল এইবিলাকৰ অজস্ৰ জনজাতি আছে কিন্তু আমাৰ ওচৰত মিঞাও আছে মিঞাই মিঞখিনিয়ে আমি দূৰত আহোঁ পূজা বামুণ মানুহ আছে বামুণ মানুিখিনিয়ে পূজা পাতল কৰে আমাৰ ওচৰত আছে দুইগিৰিমান ওচৰতে আৰু আমাৰ ইয়াতে মিঞা মিঞাখিনি দূৰত আহে পূজা পাতল কৰলে আহে তাহাক বেলেগকৈ চেয়াৰ দিওঁ তাহোন মিঞা না মিঞা কাৰণে তাহাক আমি বেলেগকৈ চেয়াৰ দিওঁ আমাৰ ওচৰ চুবুৰীয়াত বহুত মানে চব চব জাতিয়ে আছে জাতি থাকলেও আমি চব একেলগ হৈ থাকোঁ হিন্দু জাতি কিন্তু বহুত জনজাতি আছে খাউণ্ড কলিতা কেওট কোচ বহুত আছে থাকলেও তাৰমানে আমি চব একেলগে থাকোঁ লগ হৈ কিন্তু আমি আমাৰ মিল নাই মিলাপ্ৰীতি কৰি থাকোঁ আৰু কিন্তু মিঞা কিন্তু আমাৰ বাহিৰত মিঞাৰ লগত আমাৰ বেছি লেটি পেটি নাই মিঞাৰ লগত আমি বেছি হেৰি নকৰোঁ কিন্তু আমাৰ এইখিনি আৰু লগ হৈ থাকোঁ আমাৰ এইখিনি চব জনজাতি আছে ন হিন্দু তাহাৰ লগত পুতল লগ হৈ থাকোঁ এনেকুৱা খাউণ্ড কলিতা কোচ আমি চব একেলগ হৈ মিলাপ্ৰীতি কৰি থাকোঁ আমাৰ ইয়াতে বহুত আছে বামুণো আছে তাহোন পূজা পাতাল কৰে তাহান লগত মানে আমি সেই কৰোঁ পূজা পাতাল কৰিলে যাওঁ আহা যাহ কৰোঁ